মই নিজৰ বিষয়ে ক'বলগীয়াতো বহুত আছে কিনো কম মই এগৰাকী গৃহিণী আৰু গৃহিণীৰ উপৰিও মই কলেজ এখনত পাৰ্ট টাইম কৰি আছো য'ত পঢ়াই আছো মই আৰু পঢ়াই ভাল পাওঁ পঢ়িও ভাল পাওঁ আৰু তাৰোপৰিও মই টিউচনো কৰো আৰু গৃহিণীৰতো কথা জানেই গৃহিণী বুলি ক'লে সৰু কাম নহয় গৃহিণী বুলি ক'লেটো বহুতৰে আহি গৈ ঘৰ এখন চম্ভালা আৰু নিজৰ কামখিনিও সুন্দৰকৈ কৰা আৰু সেইদৰেই মই গোটেই কামখিনি কৰি আছো স্বামীকো ভালদৰেই অফিচ পঠাই আছো যিখিনি দিব লাগে দিছো যিখিনি কৰিব লাগে কৰিছো আৰু সেইদৰেই ঘৰখন চলাই গৈ আছো আৰু এতিয়াতো ভালদৰেই আছো পিছলে কি হয় নেজানো আৰু গৃহিণী বুলি ক'লে মই খানা বনাইও ভাল পাওঁ খানাটো চবেই ভাল পায় বনাই আৰু ভালদৰে বনাই ইমানো ভালদৰে বনাব নাজানো তথাপিও চেষ্টা কৰো আগতেতো আৰু নাজানিছিলো এতিয়া বহুতেই পাৰিছো আৰু তাৰে মই এটা আপোনালোকক ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিম যেনেকৈ পোলাও পোলাওটো বনাই মই বৰ ভাল পাওঁ আৰু পোলাও মই বনোৱা পোলাও খাইও ভাল পায় মানে কমেণ্ট পাইছো আৰু পোলাও একেবাৰেই সহজ বনাবলৈ কিন্তু চাউলটো ভাল ল'ব লাগে বাচমতি চাউল ল'ব লাগে নহ'লে আপোনাৰ বিভিন্ন ঘৰুৱা চাউলটোতো নোৱাৰে ল'বলৈ বাচমতি চাউল ৰামপাল এনেদৰে ল ল'ব পাৰে আমি বিশেষকৈ চ'নাশক্তিটো ব্যৱহাৰ কৰো চ'নাশক্তি চাউলৰে প্ৰায় বনোৱা হয় ভালো লাগে প্ৰথমে ধৰক চাউলখিনি ধুই ল'লে আৰু তাতে আমাক লাগিব অলপমান জিৰা ঘিউ ঘিউৰ লগত ৰিফাইনো দিব পাৰে আৰু প্ৰথমে ঘিউ অলপ দি মই তেনেকেই বনোৱা আৰু মই যিভাগে বনাইছো কৈ দিছো ঘিউ অলপ দিলো ৰিফাইন অলপ দিলোঁ তাৰপাছত জিৰা অলপ দিলোঁ তাৰপৰা সৰু সৰুকৈ পিঁয়াজ কাটি দিলোঁ তেনেকৈ নহৰু আৰু আদাও পিচি লোৱা হ'লেও হ'ব বা সৰু সৰুকৈ কাটি দিয়া হ'লেও হ'ব তাৰপিছত তেজপাত লং ইলাচী ডালচেনি এনেকৈ অলপ অলপ দিলোঁ তাৰপিছত মন গ'লে গাজৰো সৰু সৰুকৈ কাটি দিব পাৰে ফেঞ্চবিনো দিব পাৰে তাৰপিছত অলপমান কাজু আৰু খিচমিচ আৰু সোৱাদ অনুসৰি নিমখ অকণমান তেনেকৈ গোটেইখিনি বস্তু ভাজি থাকিলো পিঁয়াজ নহৰু আদা দিয়াৰ পাছত চব্জিখিনি দিলোঁ কাজু এনেকৈ ভাজি ভাজি ভাজি অলপ সময় অকণমান ৰঙচুৱা হোৱাৰ পাছতে চাউলখিনি দিলোঁ দি লৰ অলপ লৰাই পানী দি দিলোঁ আৰু নিমখ অলপ তাতে অ অলপ দি দিলোঁ কুকাৰ হাফৰ মাৰি দিলোঁ এটা হুইচেল আহিলে আৰু আমাৰ পোলাও ৰেডি আৰু হুইচেল যোৱাৰ পাছত অলপ চাব লৰাই দিব আৰু গৰমে গৰমে খাব পাৰিব সেইয়াই